ৰাসায়নিক সাৰে আমাৰ মানুহক বহুত ক্ষতি কৰিছে আৰু মাটিবিলাকো ৰাসায়নিক সাৰ ব্যৱহাৰ কাৰণে বা কীটনাশক ঔষধ দিয়াৰ কাৰণে মাটিবিলাক বহুত কমজুৰি হৈ গৈছে ইয়াৰ ফলত খেতি খু কমজুৰি হয় খেতি কৰিবলৈ হ'লে আমাৰ গোবৰ সাৰ বা পচন সাৰ এইবিলাক দিলে মাটি উৰ্বৰ শক্তি বাঢ়ে খেতিও ভাল হয় আৰু সেই গুটিৰ বিপ গুটিবিলাক ধানেই হওক সৰিয়হে হওক তাত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ কীটনাশক সাৰ ব্যৱহাৰ কৰাৰ কাৰণে বহুত ক্ষতি হৈছে মানুহৰ গতিকে এইবিলাক ব্যৱহাৰ নকৰাকে আমি গোবৰ আৰু সচন সাৰ ব্যৱহাৰ কৰি কীটনাশক দ্ৰব্য নিদিয়াকৈ খেতি কৰিলে আমাৰ বহুতখিনি লাভজনক হয়